হয় কি মনত পৰিলে বা আজি অঁ অঁ নামফাকেতে কিয় আহিম বুলি ভালছানি ই ধুনীয়া বহুত ধুনীয়া অঁ আহিব পাৰা ধুনীয়া জেগা আহিব পাৰা অঁ ওচৰতে বেছি নহয় এশ মিটাৰমান দূৰত

ভাল ভাল তোমালোকৰ ভাল

অঁ কোনোবা আহিবনে কি লগত

কিহত আহিম বুলি ভাবিছা অঁ ধেৰ মানুহ আহিব চাগে

ইয়াত ফুৰিবলগীয়া জেগা আছে ধুনীয়া জেগা ইয়াতে বুদ্ধিষ্ট টেম্পল এটা আছে তাৰপৰা নদী এখন আছে নদীখনৰ কাষত পিকনিক খাব পাৰিবা তাৰপৰা ইয়াৰ পৰিৱেশবোৰ বহুত ধুনীয়া চাফা বাগান চাগান আছে তাৰপৰা বুদ্ধিষ্ট মানুহ আছে বহুত তেওঁলোকৰ লগত কথা বতৰা পাতিব পাৰিবা তেনেকুৱা বহুত জেগা আছে

মানুহ অঁ মানুহ আছে তাত বহুত ল'ৰা ছোৱালী ল'ৰা আছে বৌদ্ধ হেৰি ধৰ্ম যে ল'ৰা সেই মন্দিৰটোত বহুত আছে আৰু মন্দিৰটো বহুত ভাল হয় আৰু মন্দিৰটো মনৰ যি মনৰ আশা মানে যোনে প্ৰাৰ্থনা কৰে সব হেৰি মনৰ আশা পূৰণ হয় তাত মম জ্বলাব লাগে তাৰপৰা দান বৰঙণি দিওঁ বুলি ক'লেও পাৰিব আৰু তাত বৌদ্ধ মন্দিৰটোত ধেৰ হেৰি কুকুৰ আছে ধুনীয়া ধুনীয়া কুকুৰ পোৱালি বৰ মৰম লগা মৰম লগা পিকনিকৰ ঠাইবোৰ বহুত ধুনীয়া ঠাইডোখৰ বহুত ধুনীয়া থাকি ভাল লাগিব আমাৰনো ওচৰতে আৰু আমি সেই এনেই আৰু কেতিয়াবা মন গ'লে লগৰবোৰে লগ খাই এনেই যাওঁ আৰু

অঁ আহিবা আকৌ আমাৰ ঘৰতো সোমাই যাবা আকৌ অঁ অঁ লগ খোৱাবা গোটেইবোৰ আহিলে মোক কণ্টেক্ট কৰিবা মই খোৱাই দিম বাৰু গোটেইখিনিকে তাৰপৰা আমাৰ হে হে অঁ সৰিয়হৰ খেতি কৰে নদীখনৰ ইপাৰে বৰ ধুনীয়া তাত ফটো মাৰিবলৈ ভাল আছে অঁ অঁ অঁ ভালে কৰিলা আকৌ বাকী মাহঁতৰ ভাল ভাল ভাল পাপা আহিছিলেনি ঘৰলৈ অঁ বৌ ভাগৰ ভাল অঁ ভাত কিহেৰে খালা আজি অঁ ইয়াত তোমালোকে কি খানা কিহৰ লগত খাবা অঁ অঁ

ঠিকে আছে আহিব লাগে

ফুৰিব লাগে অঁ তাকেহে অঁ ইয়াত সেই মানুহবোৰৰ চাংঘৰ আছে চাংঘৰত উঠিব পাৰিবা ফটো তোমালোকৰ সেইফালেতো চাংঘৰ তাংঘৰ নাই নহ্ অঁ নদীখনৰ কাষত বহিব পাৰিবা নদীখনৰ ওচৰতে দলং এখনো আছে বৰ ধুনীয়া বাঁহৰ দলঙখনত অলপ টাইম বহিব পাৰিবা ফটো চটো মাৰিব পাৰিবা আহিবা ভাল লাগিব ফূৰ্তি কৰিবা ধেৰ মানুহ আহে এইটো সময়ত যাম ডিচেম্বৰ জানুৱাৰী মাহৰ ধেৰ মানুহ আহে ফুৰিব পাৰিব ভালকৈ অঁ তাৰ তাৰপৰা তাৰ বাহিৰে বাহিৰে গৈ আকৌ হেৰিয়লৈ যাব পাৰিবা নহয় এইটো গাভৰু দলঙলৈ তালেও যাব পাৰিবা গাভৰু দলঙত বৰ ধুনীয়া জেগা একদম পূৰা শান্তিপূৰ্ণ জেগা বুলি ক'ব পাৰি আৰু

অঁ অঁ কৰিবা ফোন এটা কৰিবা পাহৰি নাথাকিবা কিন্তু দেই অঁ এদিনৰ আগতে ক'বা মোৰ বেলেগ প্লেনিঙো থাকিব পাৰে যে অঁ অঁ ঠিক আছে বাৰু হ'ব